হেল্ল' অঁ হয় কোনে কৈছে বাৰু হয় হয় অঁ মই বৰ্তমান চলাই আছো আৰু ডক্তৰ হৈ আছো অঁ কওকচোন কিবা অসুবিধা হৈছে নেকি

অঁ হয় নেকি দাঁতৰ বিষত মানে আপুনি যে ৰাতি বা শুবৰ টাইমত বাছ কৰে নাই অঁ আৰু গৰম পানী কুলো কুলো কৰিব দাঁত পোকে খোৱাটো কম হ'ব তেতিয়া আৰু এনেই আৰু কলগেট বাছ মানে ৰাতিপুৱা এবাৰ গধূলি এবাৰ মাৰিবই লাগে নিয়মতে আচ্ছা বাৰু মই দৰব এটা লিখি দিম বাৰু আপুনি লৈ ল'ব সেইটো দৰব হয় হয় ঠাণ্ডা অঁ সিৰসিৰালে মানে সিৰ সিৰসিৰালে গৰম পানী কুলো কুলো কৰিবা তাৰ পিছত দৰব এটা লেখি দিছোঁ বাৰু আপুনি খাই উঠি খাব দৰবটো অঁ এই দৰবটো মানে আপুনি খালে বুলিলে বিষটো কমিব আও কমিলে হয় কমিলে মানত আকৌ বিষ হ'লে আকৌ এটা মোক ফোন কল কৰিবা মই আকৌ দৰব এটা বেলেগ এটা পাৰিলে লিখি দিম যদি ভাল হয় হৈ যাব সেইটোৱে আও কলগেট মানে লগাই ভালকৈ ব্ৰাছ কৰি খালী গধূলি খালী তেনেকুৱা কৰিবা শুবাই মানে কলগেট লগাই ব্ৰাছ কৰি কিনে হয় হয় হয় ঠাণ্ডা বতৰ ঠাণ্ডা দিনত তেনেকুৱা হয়ে খওঁতে অঁ সিৰ সিৰসিৰণি আহেই আৰু গমৰ পানী কুলো কুলো কৰিবা প্ৰায়ভাগ মানে দিনে দুবাৰাকৈ হেৰি বাছ কৰিবাই আৰু অঁ দাঁতৰ দাঁতৰ প্ৰব্লেম বহুত কমি যায় তেনেকৈ ব্ৰাছ কৰিলে দুবৰাকৈ সেই দুবাৰ অঁ তাৰ পিছত এনেকৈ দৰবটোও খাব লাগিব বাৰু অকলনো ক'ত কলগেটে বাছ কৰিলে ভাল হ'ব দৰবটোও খাব লাগিব এই দৰবটো মই লিখি দিম আপুনি ফাৰ্মাচীৰপৰা লৈ যাব পাৰিব নহ'লে মোৰ ওচৰতে আছে মোৰপৰাও নিব পাৰিব

গুৰি দাঁত গুৰি দাঁতত বিষ হৈছে অঁ গুৰি দাঁত সেই তেনেকৈ সেই ব্ৰাছ কৰিব লাগিব খোৱা মলি চলি থাকে তেনেকৈয়ে বিষ হয়

মলিখিনিতো গুচাই কিনি শুব লাগিব হয় হয় হয় মোৰ বহুত বহুত মানুহে কয় মানে এনেকৈ এই দৰবটো ঘঁহি বা দৰবটো খাই কিনে ভাল হৈছে বুলি কয় তেনেকৈ মই সেনেকৈ অকণমান পোৱা নিচিনা হৈছে সেইকাৰণে মই সেইটো দৰবকে দিম বাৰু লিখি

হয় হয় আছে আছে হয় দাঁতৰ প্ৰায়ভাগ মোৰ দাঁতৰ পেচেণ্টেই আহে মোৰ ওচৰলৈ দাঁতৰ পেচেণ্ট মানে হয়তো উঠাই দিব উঠাই দিবলগীয়া যদি পোকে খাই এদাই কৰিলে মই উঠাই দিব লাগিব উঠাই দিব পাৰিম বাৰু মোৰ ওচৰলৈ আহিলে অঁ সেনেকৈ উঠাই দিব লাগিব নেকি চাব লাগিব মোৰ ওচৰলৈ আহিবা এদিন দেই মোক ওচৰলৈ আহিলে মই অঁ বা তেও দুবাৰকৈ ব্ৰাছ কৰি এনে দৰবটো খাই কিনে যদি প্ৰমাণ নোপোৱা অঁ এদিন আহিব লাগিব দাঁতটো উঠাই দিব লাগিব নেকি মই চালেহে গম পাম হয় হয় হয়

তেও বয়সটো চাই এনেই দাঁতটো লৰিছে নেকি অঁ অঁ পোকে খালে অঁ হয়তো বয়সত সৰিবৰ কাৰণেও বিষ হ'বও পাৰে আৰু পোকে খালেও বিষাই অঁ হয় অঁ যদি বিষটো নকমে দাঁতটো উঠাই দিম বাৰু অঁ নহয় দাঁতটো দাঁত উঠাই দিলে মানে আপুনি ভয় নকৰিব বিষ নহয়

হয় হয় অঁ অঁ হয় হয় হয় মোৰ ওচৰতে আছে এনেকৈ উঠাই দিয়া হেৰিটো উঠাই দিব পাৰিম

দৰবটো নাই দৰবটো নাই কোৱা মই লিখি দিম বাৰু হেৰি কৰি কিনে

বেছি দাম নলয় আপুনি হেৰি কৰিব নালাগে

অঁ হ'ব শান্তি হাজৰিকা ন হয় হয় পুনৰ ফোনৰ কলৰ নম্বৰটোৰপৰা মই নামটো লিখি কৈ দিম বাৰু দেই হ'ব তেনে এতিয়া থৈছোঁ